তিনি চেপ্তেম্বৰ দুই হাজাৰ চাৰি তেইছ জুলাই দুই হাজাৰ দুই বাৰ ডিচেম্বৰ দুই হাজাৰ চাৰি ন ডিচেম্বৰ দুই হাজাৰ চাৰি বাৰ জানুৱাৰী দুই হাজাৰ পাঁচ